মই সঘনাই ভ্ৰমণলৈ আচলতে যোৱা নহয় ভ্ৰমণত ভ্ৰমণ কৰা চখ এটা আছে ভালপাওঁ ভ্ৰমণ কৰি কিন্তু কেতিয়াবা সময় সুবিধাৰ অভাৱত বা অন্য়ান্য় কিছুমান ঘৰুৱা সমস্য়াৰ কাৰণে সঘনাই যোৱা নহয় তথাপিও মোৰ প্ৰিয় পৰ্যটনৰ স্থল বুলি ক'লে মই মেঘালয়তস্থিত শ্বিলঙৰ কথাই ক'বলৈ বিচাৰিম যোৱাবাৰ আমি অক্টোবৰ মাহত পূজাৰ বন্ধ যেতিয়া হৈছিল তেতিয়া আমি শ্বিলঙলৈ গৈছিলোঁ তাতে মই এলিফেণ্ট ফল তাৰপিছত মই মাউচমাই কেভ আদি ঠাইবোৰ চালোঁ খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ আচলতে মই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত অক্টোবৰ মাহটো অলপ অলপ যেতিয়া ঠাণ্ডা পৰে সেই অক্টোবৰ মাহৰ দিনকেইটাতে আচলতে ভ্ৰমণৰ কাৰণে আটাইতকৈ উপযোগীয়ে সময় বুলি ভাবোঁ